মোৰ এনে চোতালতে সৰুকে বাগিছা এখন আছে সেইখন আচলতে মোৰ সেই ককা দেউতা সবৰে দিনৰে আচলতে মোৰ চোতালখন বহুত পুৰণা আৰু চোতালৰ কাষে কাষে সৰুকে বাগিছা এখন আছে মই আমাৰ মানে সবৰে এটা হবিৰ নিচিনা সবে ভাল পায় বাগিছাত ফুলপুলি লগাই কিবা পাচলি গুটি দি সিঁচি কিনে সবেই ভাল পায় আনকি বাগিছাখনত ফুলত পানী দিয়াৰ পৰা আৰম্ভ কৰি সবেই ভগাই পাটি লয় মানে সবেই নিজে নিজে কৰে ফুল কেইডাল বা ফলমূলৰ গছকেইডাল আমাৰ বৰ আপোন মানে আমাৰ ঘৰৰ ত' বাগিছাত ফুল যিখিনি আছে সেই ফুলখিনি আমি নিচিঙো এনেকে সৌন্দৰ্য বৰ্ধনৰ কাৰণেই বিশেষকে ৰুওঁ আমি মনটো ভাল লাগে শুৱনি কৰে সেইটো কাৰণে ৰোৱা হয় বাকি আমি ফুলৰ পৰা বৰ বিশেষ কাম নকৰোঁ এই ঘৰুৱা পূজা পাতল থাপনাত চাকি জ্বলাওঁতে ঘৰৰে বাগিছাৰ ফুল দিও ভগৱানৰ ওচৰত সেইটোৱেই এটা কামত লাগে বাকি জবা ফুল যিটো আছে আমাৰ সেই জবা ফুলটো মই চুলিত লগাওঁ জবা ফুলটো সেই চুলিত লগোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ সেই ফুলটো বাৰু সেই কামত ব্যৱহাৰ হয় আৰু বাকী আমাৰ ফল ফলৰ আগত ক'ব লাগিব পাচলি পাচলি জলকীয়া গছ আছে আমাৰ তাৰপিছত জলকীয়া আছে পাচলিৰ ভিতৰত আৰু বিলাহী ত' এইবিলাক খোৱাৰ কাৰণেই ৰোৱা হয় আৰু ফল ফলৰ ভিতৰত আছে মধুৰীআম মধুৰীআম নেমুটেঙা সেইখিনিও খোৱাতেই ব্যৱহাৰ হয় নিজৰ ঘৰত আৰু তাৰ বাহিৰে ওচৰ চুবুৰীয়া মানুহকো দিওঁ সিহঁতে মানে নেমুটেঙাই হওঁক মধুৰীআমেই হওঁক যিয়েই হওঁক আমি ভগা ভগাই মেলি খাওঁ তাঁহাতৰ বাৰীতো কিবা হ'লে আমাক দিব আহে তেনেকুৱা বাকী আমাৰ ফুলো তেনেকুৱাই কাৰোবাৰ ঘৰত যদি ফুল নাই কিবা যদি পূজা পাতিব ওলাইছে আমাৰ ঘৰৰ পৰাই লৈ যায় তেনেকুৱাই আৰু কথাটো আৰু এই ফলৰ ভিতৰত মধুৰীআম আছে নেমু আছে লেচু আম এইখিনিয়েই আছে কঁঠাল সবেই খাওঁ আৰু লগ হৈ তেনেকুৱা ভালো লাগে মিলাপ্ৰীতি এটা এনেকেই আছে আৰু